এয়া আছাম টুৰিষ্ট গাইড নেকি হয় ন মই আছলতে উত্তৰ প্ৰদেশৰ পৰা কৈ আছোঁ মই এই দুদিনৰ হলিডে'ৰ কাৰণে আহিছিলোঁ অসমলৈ বুলি মই মানস পাৰ্কখন চাব বিচাৰিছোঁ নেশ্যনেল পাৰ্কখন আপুনি জনাব পাৰিব নেকি অলপ কেনেকৈ কি কেনেকৈ গ'লে সুবিধা হ'ব বা মই কেনেকৈ কি কৰিব লাগিব কেনেকৈ যাব লাগিব তালৈ আপুনি ক'ব পাৰিব নি বাজেটটো লৈ মোৰ অসুবিধা একো নাই আপোনালোকে যেনেকৈ যি হয় খালী মই বিচাৰিছোঁ যাতে মোৰ একো অসুবিধা নহয় মই এক্সোৱেলি ফেমিলি লৈ আহিছোঁ আৰু মোৰ লগত সৰু ল'ৰা ছোৱালী কেইটামান আছে ত' মোৰ মানে একো অসুবিধা নোহোৱাকৈ যদি আপুনি এৰেঞ্জ কৰি দিব পাৰে সুবিধা কৰি দিব পাৰে মই বহুত ভাল পাম বাজেটৰ লগত মোৰ একো নাই হয় তেতিয়াহ'লেতো বহুত ভাল কথা যিহেতু মই দুদিনৰ কাৰণে আহিছোঁ আৰু মই এদিনৰ কাৰণে তাত ষ্টে' কৰিব বিচাৰিছোঁ এদিন ষ্টে' কৰি গোটেই হোল সম্পূৰ্ণ গোটেই দিনটো মই ফুৰি ৰাতিটো থাকি ৰাতিপুৱা মই তাপা ওলাম আৰু পৰা যাবনে তাৰ ৰিজৰ্টৰ বা থকাৰ তেনেকৈ খোৱা বোৱা সুবিধা আছেনে হয় ঠিক আছে ট্যুৰিষ্টৰ কাৰণে গোটেই সুবিধাবিলাক দিয়া আছে ঠিক আছে হ'ব থেংক ইউ তেতিয়াহ'লে আপুনি মোক আপুনি মই আপোনাক ডে'টকিটা দি দিম আপুনি মোক সেইখিনি ঠিক কৰি দিব তাৰপিছত মই আপোনাক কন কনফাৰ্মেচ্যনটো দি দিম হ'বনে থেংক ইউ